চৰকাৰী চিকিৎসালয়লৈ গ'লে প্ৰধানকৈ আমি সমস্যা পাওঁ যেতিয়া চিকিৎসালয়খনত আমি উপস্থিত হওঁ উপস্থিত হোৱাৰ লগে লগে ডক্টৰ প্ৰথমতে লগ নাপাওঁ ডক্টৰক লগ পাবলৈ বহু সময় ৰখিব লাগে বা ডক্তৰ ডক্টৰে যিবোৰ মানে ধৰক সাধাৰণতে ৰোগীক চোৱাচিতা কৰিবহে লাগে যিধৰণে ভাল ধৰণে বা ডক্টৰ যিধৰণে স্বাস্থ্যৰ পৰীক্ষা কৰিব লাগে এই চৰকাৰী চিকিৎসালয়ত ডক্টৰে কিন্তু সদায় হেমাহি কৰে মানে ৰোগীজনক চালে পটাপট চাই মেলি তেওঁ প্ৰেচক্ৰিপশ্যনখন লিখি দিলে যে আমাক আমুক দৰব খাবা কিন্তু কি হয় সেই দৰব খাই ৰোগী কেতিয়াও সুস্বাস্থ্য মানে স্বাস্থ্য ভাল নহয় এজন ডক্টৰে এটা ৰোগীক বহু সময় ধৰি চোৱাচিতা কৰিব লাগে ভালকৈ পৰীক্ষা কৰিব লাগে তেওঁৰ কি ৰোগ হৈছে বা আঁতি গুৰি মাৰি চাব লাগে কিন্তু যদি আমি চৰকাৰী চিকিৎসালয়ত যাওঁ কিন্তু তেনেধৰণৰ মানে ডক্টৰৰে চোৱাচিতাত আমি কেতিয়া লক্ষ্য নকৰোঁ বা নেদেখোঁ চিকিৎসালয় চিকিৎসালয়বোৰত আমি যদি প্ৰধানকৈ দেখোঁ যিবোৰ আমাৰ যেনে ধৰক মানুহৰ চিকিৎসালয়ত যি ধৰণে চাফ চিকুণ হৈ থাকিব লাগে চাফ চিকুণতা নেদেখোঁ লেট্ৰিং বাথৰুমবোৰো আমি যদি চোৱা যায় তাত পেচাব কৰিব পৰা বা কোনোবা ধৰণৰ কিবা পৰিৱেশ নাথাকে চাৰিওপিনে তামোলৰ পিক লেতেৰা পৰিৱেশ আপোনাৰ তাত যিবোৰ কৰ্মচাৰী আছে সময়মতে চাফা নকৰে আৰু দ্বিতীয় কথা দৰব এজন ৰোগী হিচাপে চৰকাৰী চিকিৎসালয়ত সকলো ধৰণৰ কিন্তু সুবিধা চৰকাৰৰপৰা বা চিকিৎসালয়খনৰপৰা পাব লাগে কিন্তু তেনেধৰণৰ সুবিধা লাভ কৰাটো চৰকাৰী চিকিৎসালয়ত আমি নেদেখোঁ উপযুক্ত দৰব নিদিয়ে কেতিয়াবা স্বাস্থ্য এই উপযুক্ত দৰব নোপোৱাৰ ফলতো কেতিয়াবা কি হয় ৰোগী মৃত্যুমুখত পৰিবলগীয়া হয়